অ শুনকচোন এই আমাৰ ৰাহুলৰ ৰিজাল্টটো কেনেকুৱা হৈছে এইবাৰ

অ হয় নেকি হয় হয় অ এই মানে অলপ গেম খেলি থাকে আজিকালি বেছিকৈ মোবাইলত সেইকাৰণে চাগৈ অলপ পঢ়াটো বেয়া হৈছে ইয়াৰ হয়

তাকেই টিউশ্যনৰ কথা ভাৱিছোঁ তাকে টিউশ্যনেই দি দিব লাগিব আৰু বাকীকেইটা চাব্জেক্টত ভালেই আছে ন'

হয় হয় হয়

এ অংক অংক বিষয় অংক বিষয়টোত ভাল ন' সি অ অংকত কি অংক বিষয়ত কিমান পালে হয় হয় হয় অসমীয়া আখৰবোৰ ন'

হয় হয় হয় হয় হ'ব পাৰে হয় হয় হয় কওকচোন হয় হয় আপুনি কথা পাতি দিব মইও ফাৰ্ষ্টত চাই লওঁ

হয় হয় হয় হয় হ'ব হয় হয় হ'ব দিয়ক ঠিক আছে ধন্যবাদ